মোৰ গানৰ ক্ষেত্ৰত কোনো ধৰণৰ অভিজ্ঞতা নাই কিন মই কোনো ধৰণৰ গান চান ব্যক্তিগতভাৱে নাগাওঁ আৰু মানে কেনেধৰণে অনুশীলন কৰিলে উন্নত হয় গানৰ ক্ষেত্ৰত সেইটোৰ সম্পৰ্কত কোনো ধৰণৰ কি আছিলে অভিজ্ঞতা নাই আৰু